অঁ দাদা এই আপোনাৰ মাছৰ দোকানখন খোলা আছেনে হয় মই জয়ন ঠাকুৰীয়াই কৈছিলোঁ অঁ কি কি আছে কি কি আছে আপোনাৰ তাত কাজ কৰ্মৰ বিয়া এখনৰ কাৰণে লাগে ডাঙৰ ডাঙৰ নাই নাই আমাৰ মোৰ পঠাই দিম মানুহ আপোনালোকৰ কি কি মাছ আছে সৰু মাছ নালাগে ডাঙৰ মাছেই লাগে ডাঙৰ মাছ কি কি আছে ৰৌ ৰৌৰ দাম কেনেকুৱা আৰু ভকুৱা অঁ ৰৌৱে দিয়ক নহ'লে ৰৌৱে ৰৌৱে হ'ব দিয়ক ৰৌৱে দিয়ক ডাঙৰ কিমানমান হ'ব এটা মাছত কিমানমান কেজি হ'ব এটা মাছৰ কেই পিচ হ'ব অঁ কাজৰ কাৰণে লাগে অঁ অঁ নাই নাই কাটি নিদিব কাটি নিদিব অঁ ঠিক আছে দিয়ক মই গুগল পে'ত আপোনাক মাৰি আছোঁ কিমান হয় হা ক'ব